অঁ মই হেৰি কৈছোঁ দিয়ক ৰুনু যে নলবাৰীৰ আদাবাৰীৰ ৰুনু এই আপনাৰ তাত মেখলা চাদৰ কিন্ছিলোঁ অঁ এই এইবাৰ আৰু লাগা হৈছে ৰ'ব বিয়া এখান আছে আছোঁ আছোঁ আপ্না ভাল না এই এখান বিয়া আইছে ৰ'ব আমাৰ ঘৰৰে এই আমাৰ ননদটোৰ বিয়া এই অক্টোবৰত হয় হয় হয় এই তাইৰে অঁ ঠিক হ'ল বিয়াখান সেই আৰু আপ্নাৰ তাত কিয় কল কৰিম আৰু এই মেখলা চাদৰ আপ্নালোকেই এইবাৰ দিবা লাগ্ব অঁ অৰ্ডাৰটো মানে অলপ সোনকালে দি দিউ বুলি ভাবচিলোঁ আৰু পিছত দাউৰা দাউৰী হৈ যায় না অঁ এই যাম ৰ'ব যাৱাটো মানে এই বিয়াৰ কাম না অলপমান ব্যস্ত আছোঁ যাৱাটো আজি হয় না নাই কবা নৰোঁ কিন্তু মানে মই সোধবা উল্ছিলোঁ আৰু সেই আপনাৰ তাত কেনহেন ধৰণৰ কি কালেকশ্যন এখান আছে না নাই অৰ্ডাৰ অৰ্ডাৰ অৰ্ডাৰ দিলে আপ্নালোকে বানাই দিব না হেৰি কৰি অঁ আমি কেইটামান মানে অঁ অঁ অঁ অঁ সেইখিনি আমি ভাবি আছোঁ বাৰু মাত্ৰ সেই টাইমটো মিলাকে সেনকে কৰবা লাগ্ব আৰু আৰু দামটোটো আপ্নি মিলাই দিব লাগ্ব কিছু মানুহ মানে হেৰি নাই অঁ সেইটোৱে আমি কালাৰ কেইটা অলপমান চিলেক্ট কৰি আছোঁ কোনটো কালাৰ কি লওঁ আপনাক জানাম বাৰু কালাৰটো মই ফোন কৰি জানি দিম তাৰ পিছত একদিন যাম আৰু আপ্নাৰ দোকানত ঠিক আছে হ'ব দিয়ক অঁ অঁ মই ক'ল কৰি যাম দিয়ক এদিন